হেল্লো মই আপোনালোকৰ দোকনৰ পৰা পাঁচ প্লেট বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ তাত মোৰ এতিয়া আপোনাৰ পোন্ধৰশ দেখায় আছে ইয়াত মই কিবা ডিচকাউন্ট পাম নেকি